হেল্ল' য়ামি কিট্চেন ৰেষ্টুৰেন্ট নেকি বাৰু হয় হয় মই প্ৰদ্যুন্ম ভৰদ্বাজে ক'লো বৰখাঙৰ পৰা হয় মই আপোনাৰ হেৰি আইটেম দুটামান অৰ্ডাৰ কৰিব বিছাৰিছিলোঁ হয় আইটেমটো আপোনাৰ হাক্কা নুডলচ্ লাগিছিলে মোক একপ্লেট আৰু আপোনাৰ চিকেন লেগ পিচ হ'ব নেকি বাৰু আচ্ছা হ'ব ন কেনেকুৱা এইটো প্ৰাইচটো চিকেন লেগ পিচৰ আচ্ছা আচ্ছা টু ফিফ্টি পাৰ প্লেট ন আচ্ছা কেই পিচ আহিব ইয়াতে চিকেন চাৰি পিচ আহিব ন ঠিক আছে ঠিক আছে আৰু আপোনাৰ বাটাৰ নান হ'ব নেকি বাটাৰ নান চাৰিটা লাগিব আৰু আপোনাৰ কাৰাই পনীৰ এটা লাগিব হয় হয় সেইটো আপুনি মানে এড্ৰেছ এটা মই দিছোঁ তাতে আপুনি দিব লাগিব অৰ্ডাৰটো হয় এড্ৰেছ লিখকচোন হয় মানুহজনৰ নাম হ'ল পল্লৱ মহন্ত হয় ভিলেইজ মধুপুৰ হয় হয় ভিলেইজ মধুপুৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট হয় হয় মধুপুৰ এই আপোনাৰ কলেজৰ ওচৰতে হয় বজাৰখনৰ ওচৰতে তাতে ডেলিভাৰ কৰা ডেলিভাৰ কৰি দিলেই হ'ল এনেই কিমান সময় লাগিব আপোনাৰ অৰ্ডাৰটো ডেলিভাৰ হওঁতে আচ্ছা আচ্ছা দহ মিনিটত পাই যাব ন ঠিক আছে ঠিক আছে আপুনি কাইণ্ডলি পাৰিলে অলপ সোনকালে কৰিব আৰু আপুনি অলপ মানে বস্তুটো হেৰি দিব ফ্ৰেছ বস্তু দিব দেই হয় হয় ঠিক আছে থেংক ইউ থেংক ইউ থেংক ইউ হয়